অঁ হয় হয় হয় হয় হয় আমিতো চাইচিতিয়ে দিয়া হৈছিলে সেই সেই সেই চকীখন আপোনাক কিন্তু কেনেকৈ জানো বেয়াকৈ বেয়া হৈ গ'ল গম পোৱা নগ'ল সেইটো কথা যিহেতু হেৰি আমাৰ কাষ্টমাৰ ঢেৰ আহি থাকে গতিকে বেয়া নাপাব দেই যদি কিবা বেয়াকৈও কৈছে আপুনি লৈ আহিব আমি একচেঞ্জ কৰি দিম

হয় হয় পাৰিব নিশ্চয় পাৰিব আপুনি লৈ আহিব আমাৰ ইয়াত বিভিন্ন ধৰণৰ চকী আছে আপুনি প্লাষ্টিকৰো যদি বিচাৰে প্লাষ্টিকৰ আছে লগতে কাঠৰো আছে চেগুন কাঠৰ আছে শাল কাঠৰ আছে আপুনি যিকোনো যিকোনো যি বিচাৰে আপুনি তাকে পাব

হয় হয় গোটেইখিনিয়েই পাব আপোনাৰ যেনেকৈ যিটো চিষ্টেমত আছে সেইটো চিষ্টেমতে পাব আপুনি আপুনি চিন্তা কৰিবলগীয়া একো কথা নাই যিহেতু আপোনাৰ চকীখন বেয়া গৈছে আমাৰ এইটো এটা মানে ভুলবশতঃ গ'ল চাকৈ কিন্তু আপুনি নিশ্চয় পাব আপুনি লৈ আহিব চকীখন আমি ভালদৰে আপোনাক আকৌ বেলেগ এখন চকী দিম বাৰু হয় হয় হয় থেংক ইউ